ন টুটু তই যে এল আই চি কৰিবলৈ লৈছ আজিকালি আমাৰ স্বাস্থ্য বীমাৰ বহুতখিনি চৰকাৰে আমাক সুবিধা দিছে স্বাস্থ্যত স্বাস্থ্য বীমাত আমি যদি আমি হেৰি কৰোঁ স্বাস্থ্যটো আমি যদি এইবিলাক এল আই চি পলিচি এখন যদি খোলোঁ তেতিয়া আমাৰ কম বয়সতে খুলিলে বেছি সুবিধা হয় আৰু তেতিয়া আমাৰ পইচাটো কমকৈ লাগে আৰু এই পলিচিখনে আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুত প্ৰভাৱ পেলায় মানে কথাটো হয় কি স্বাস্থ্যত প্ৰভাৱ পেলাবলৈ আমি আমিতো বহুত কষ্ট কৰিয়ে পইচা দিওঁ আমি জমা ৰাখোঁ তাৰপিছত যেতিয়া আমাৰ কিবা যদি কেতিয়াবা যদি আমাৰ আমি যদি কেতিয়াবা দুৰাৰোগ্যত দুৰাৰোগ্যত যদি আমি ভুগোঁ বা আমাৰ যদি কেতিয়াবা বেমাৰ আজাৰ হয় তেতিয়াহ'লে আমি তাৰপৰা পইচাটো আমি উলিয়াই ল'ব পাৰোঁ আৰু এল আই চিয়ে আমাক এক্সিডেণ্টেল বেনিফিটো দিয়ে তাৰপিছত আমি বহুতখিনি অন্যান্য সুবিধাও পাওঁ যেনে তাৰপৰা আমি লোন ল'ব পাৰোঁ তাৰপিছতে আমাৰ আমি যেতিয়া আমাৰ বেমাৰ হয় তেতিয়া আমি পইচাবিলাক আমি সেই হেৰিবোৰ দিলে তোমাৰ এইবিলাক আমি যদি ডকুমেণ্টছবিলাক বা ডাটাবিলাক যদি আমি চাবমিট কৰিব পাৰোঁ তেতিয়াহ'লে আমাক কি কৰে সেই তেতিয়া আমি যেনে বিলবিলাক দৰৱৰ বিল তাৰপিছতে আমি যিবিলাক পৰীক্ষা নিৰীক্ষা কৰোঁ সেইবিলাক সেইবিলাক দিলে আমাক তেতিয়া হেৰি কৰে মানে পইচা পইচাটো আমি পিছত আমাৰ একাউণ্টত সোমাই যায় তাৰপিছত সেইবিলাকৰ উপৰিওতো বৰ্তমান সময়ত অকল এল আই চি বুলিয়ে নহয় এছ বি আই লাইফ আছে তাৰপিছত ডাকঘৰত আছে ডাকঘৰত তই জমা থ'ব পাৰোঁ তাৰপিছত আকৌ এছ আই পি বুলিও এটা আছে এই গোটেইবিলাকত কিন্তু আটাইতকৈ এল আই চিটোৱে আটাইতকৈ ভাল কেলৈ ভাল এল আই চিটো হৈছে গভাৰ্ণমেণ্ট পলিচি চৰকাৰী পলিচি আৰু চৰকাৰী চৰকাৰে কেতিয়াও এই পলিচিটোত কেতিয়াও অঁ ক'ৰবালৈ পলাই যাব বুলি ভাবিব নোৱাৰি গতিকে পলিচি এল আই চি পলিচিটোতে আচলতে পইচাটো থোৱাটো ভাল হ'ব আৰু তাৰপৰাই আমি যথেষ্টখিনি সুবিধা পাওঁ ইতিমধ্য়ে মই মই মইতো কৰিছোৱেই তাৰপিছত আমাৰ এই কাষৰ যে নমিতা বাইদেউ নমিতা বাইদেউৰ মানে অসুখ হৈছিলে অসুখ হওঁতে তেওঁ সেই এল আই চিৰপৰা তেওঁ মেডিকেল গ্ৰাউণ্ডৰ তেখেতৰ এল আই চি কৰা আছিলে আৰু এল আই চিৰপৰা তেখেতে পইচাখিনি তেখেতে আকৌ ঘূৰাই পাই গ'ল এইটো আমাৰ কাৰণে কম সুবিধাজনক নে তাৰপিছত আকৌ হেৰিটো ভাল আকৌ এইটো যিটো এছ বি আই লাইফ এছ বি আই লাইফত তই চাৰেণ্ডাৰ কৰোঁ বুলিলেও কৰিব পাৰ পইচাটো আকৌ ঘূৰাই লওঁ বুলিলেও ল'ব পাৰ আৰু কম কমকৈ পৰে আৰু গোটেই ফেমিলিটোৰ ৰিস্কটো আচলতে এইবিলাক যদি আমি জমা থওঁ গোটেই ফেমিলিটোৰ পৰিয়ালটোৰ আচলতে ৰিস্কটো তেওঁলোকে এই কোম্পানীবিলাকে বীমা কোম্পানীবিলাকে আচলতে লৈ লয় তেতিয়া আমাৰ বহুতখিনি আমি সুবিধা পাওঁ ঘৰ মানে আমি কেতিয়াবা আমাৰ গাড়ী মটৰগাড়ীৰো আকৌ বীমা কৰাব পাৰিতো এইখিনিতে গাড়ীৰ কথা ওলাওঁতে মই তোক কৈ দিছোঁ আৰু গাড়ীও বীমা কৰাব পাৰি গাড়ীখন যদি কেতিয়াবা ক'ৰবাত খুন্দা খায় বা কিবা কাৰণত যদি গাড়ীখন ডেমেজ হ'বলগীয়া হয় সেই বীমা কৰালে আকৌ পইচাটো ঘূৰাই পায় তাৰপিছত আকৌ পঢ়া শুনাৰ ক্ষেত্ৰতো তেনেকৈ পলিচি কৰিলে তেতিয়া পঢ়া শুনাৰ ক্ষেত্ৰতো আকৌ পইচাটো ঘূৰাই পাব পাৰি বহুত সুবিধাই হয় অ' তই ভালেই কৰিছ তই পলিচিখিনি পলিচি এখন লৈছ খালি মোৰ মতে তই হয় এছ বি আই লাইফ নহয় এল আই চি এইকেইটা বস্তু কৰিলে তোৰ বেছি ভাল হ'ব কাৰণ ময়ো কৰিছোঁ আমাৰ নমিতা বাইদেৱে সেয়া পইচাটো পালেই এতিয়া মই আৰু হেৰিলৈ হায়দৰাবাদ গৈছিলোঁ মোৰ পইচাকেইটকা মই তাত যিমানখিনি খৰচা হ'ল এই দৰৱত আৰু পৰীক্ষা নিৰীক্ষাত যিমানখিনি পইচা খৰচ হৈছে সেইখিনি মই এই এল আই চি পলিচিৰপৰা সেইখিনি মই ইতিমধ্যে ঘূৰাই পাইছোঁ গতিকে সেইটোৱে কথা আৰু